হেল্ল' অঁ এই বৌ হয় মই মই ৰাহুলে ক'লোঁ অঁ অঁ হ' আপনি সেই অৰুণোদয় আঁচনিৰ কিবা হেৰি এপ্লাই কৰিছিল নেকি

এই অলপটো সকাহ হ'ব এই আপোনালাক কিন্তু হেৰিখনো লাগিব বাৰু সেই বেংক পাছবুকখন তাৰো এটা জেৰক্স কপি কৰি থৈ দি দিব অঁ তাতকে এখোন নহয় মানে এইখিনি ফৰ্মখন আমি চাবমিট কৰাৰ পিছত আমিতো এনেকে পঞ্চায়তত চাবমিট কৰিম পঞ্চায়তৰ পেৰে ব্লকত যাব ব্লকৰ পৰা আৰু সেই জিলা উন্নয়ন আয়োগটোত তেওঁৰ ওচৰলৈ যায় তাতে এখন কমিটি বাচনি কমিটি থাকে তাতে আৰু কোনোবাই যদি ভাবে যে বোলে নহয় এইজনক নেদো সেইজনক দিম সেনেকে কিবা কিছুমান থাকেতো তেওঁলোকে সেইটো কিবা কাটা কাটি কৰে কিন্তু আমাৰ ফালৰ পৰা ঠিকে যায়

অঁ হয় মই আজি সন্ধিয়া চাওঁ আজি যদি সন্ধিয়া নাপাও কালিৰ ভিতৰত আপোনাক তাত আপুনি এইখিনি বস্তুখিনি ৰেডি কৰি থাকিবাচোন আপোনাৰ ডকুমেণ্টছখিনি

অ' আচ্ছা আচ্ছা আচছা ঠিক আছে দে অঁ অঁ ঠিক আছে এইবাৰ আপোনটোক পোৱাৰ ব্যৱস্থা এটা কৰিম দিম দিয়ক মই যে আজি হেৰি ফৰ্মখান হেৰি কৰি দিম